ভাৰতৰ অনান্য ৰাজ্য়ৰ তুলনাত অসমৰ ক্ৰীড়াখণ্ড বহুখিনি পিছ পৰি থকা দেখা যায় কাৰণ অসমত উপযুক্ত পুঁজিৰ অভাৱ দুৰ্বল আন্তঃগাঁথনি আৰু বহুখিনি ক্ষেত্ৰত পৰিয়ালৰো সঁহাৰি নাপায় আৰু তাৰফলত প্ৰতিভাবিলাকৰ বিকাশ হ'ব নোৱাৰে আৰু অসমৰ ক্ৰীড়াখণ্ড এতিয়া যিমানখিনি আগবাঢ়ি যাব লাগিছিল সিমানখিনি আগবাঢ়ি যাব পৰা নাই